বিয়াত মানুহে কইনাক বিভিন্ন ধৰণৰ উপহাৰ দিয়ে যেনে ছোফা চেট দিয়ে কেতিয়াবা টি ভি দিয়ে কেতিয়াবা ফ্ৰীজ দিয়ে কেতিয়াবা ৱাছিং মেচিন দিয়ে এনেধৰণৰ বস্তুবিলাক বিশেষকৈ ইলেক্ট্ৰনিক সামগ্ৰী ঘৰত ব্যৱহাৰ কৰা ড্ৰেছিং টেবুলকে আদি কৰি এইবিলাক দিয়া হয় নাই নাই অসমত যৌতুক দিয়া নহয় দেই যৌতুক পদ্ধতি অসমত একেবাৰেই নাই ইয়াত কোনো ডিমাণ্ড নাই দৰাই কেতিয়াও কইনাৰ পক্ষক ডিমাণ্ড নকৰে যে মোক যৌতুক দিব লাগিব ইমান টকা দিব লাগিব ইমান সামগ্ৰী দিব লাগিব গাড়ী দি এইবিলাক নকয় এইবিলাক একো নকয় এই কোনোবাই ইচ্ছা কৰিলে নিজৰ ছোৱালীক কিবা দিব খুজিছে দিব পাৰে কিন্তু তাৰ কোনো ডিমাণ্ড নাই কি দিয়ে বা নিদিয়ে বহুত আজিকালিটো বহুতে জ তেনেকুৱা কোনো সামগ্ৰীও নলয় তেনেকুৱাকেও বিয়া পাতে এতিয়া সেইটো বিষয়ত কোনো অসমত সমস্যাও নাই আৰু তেনেকুৱা নিৰ্দিষ্ট যৌতুক দিয়া পদ্ধতিও নাই